হেল্ল' হয় হয় এইটো অঁ সোমবাৰে আছে নহয় এইটো অঁ সোমবাৰে এই যিটো আমাৰ ৰিক্ৰুইটমেণ্টটো আছে তাৰ কাৰণে পৰীক্ষা দিবি নেকি অঁ হ'ব চাওঁচোন

হয় হয় হয় অঁ মই দেওবাৰে দেওবাৰে মই খবৰ কৰিম বাৰু যোৱাৰ আগতে অঁ

হয় হয় হয় দে তেতিয়াহ'লে থওঁ